মই সকলোৰে সৈতে আহাৰ গ্ৰহণ কৰি ভালপাওঁ আচলতে আলহী আহিলে ৰাতি আহাৰ গ্ৰহণ কৰিবলেৈহে নিমন্ত্ৰণ কৰোঁ দিনত য'তে নাথাকক সকলো কামে বনে যোৱা হয় ৰাতি যিহেতু ঘৰত থকা হয় সেয়েহে ৰাতি ঘৰত সকলোৱে একেলগে এসাঁজ লগতে আলহীৰ লগতো এসাঁজ খোৱা হয় আৰু সকলোৱে কথা বতৰা পাতি সেয়ে ভাল লাগে আৰু বহুত মানুহ একেলগে ক'বলৈ গ'লে যিহেতু বছৰেকীয়া কৰ্মভাগ কৰা হয় বছৰেকীয়া কৰ্মভাগ কৰোঁতে ভকত মাতোঁ আমি ভকত মাতি ভকত সকলক সেৱা শুশ্ৰূষা কৰি আৰু আন পৰিয়ালৰ সকলোবোৰ আহি সকলো এসাঁজ খাওঁ তেওঁলোকৰো আমি ভোজৰ আয়োজন সেইভাগেও আমি ভোজৰ আয়োজন কৰোঁ আৰু মাঘৰ বিহুত আমি খুবেই ফূৰ্তি কৰোঁ কাৰণ তাত আমি পৰিয়ালৰ সকলোবোৰে মিলি জুলি এসাঁজ খাওঁ যিহেতু পৰ সকলোৱে মিলি যেই যেনেকে পাৰে বনাই মেলি খোৱা খাই বৈ আনন্দ কৰোঁ সেনেকৈও ভাল লাগে